মই দুমাহমানৰ আগত চোফা এযোৰ লৈছিলোঁ ব্যৱহাৰ কৰি বহুত ভাল পাইছোঁ তাৰ কোৱালিটিটো ভাল আৰু তাৰ যিটো কাপোৰ দিছে ন কাপোৰৰ কোৱালিটিটো ভাল আৰু যিটো কাঠ ইউজ কৰিছে ন তেওঁলোকে সেইটোও ভাল